ভাৰতৰ কিছুমান গুৰুত্বপূৰ্ণ লেণ্ডমাৰ্ক আৰু পৰ্যটকৰ আকৰ্ষণ বহুতো আছে কিন্তু মই বিশেষকৈ অহম অসমৰ কথাহে ক'ম যিহেতু অসমখন আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কৰ কাৰণে বহুত ফেমাচ আৰু আৰু বহুতো এনেকুৱা ৱাইল্ড লাইফ চেঞ্চুৰীজ আছে অসমতে যেনে ধৰক মানস নেশ্যনেল পাৰ্ক আৰু বহুতো বহুত মন্দিৰ আছে ফেমাচ মন্দিৰ যোনবোৰ অকল অসমতে নহয় ইণ্ডিয়াত গোটেই ইণ্ডিয়াখনত বা ক'বলৈ গ'লে ইণ্ডিয়াৰ বাহিৰতো বহুত ফেমাচ হয় লাইক বাহিৰা কাণট্ৰিজবোৰ বা কণ্টিনেণ্টচবোৰতো বহুত ফেমাচ হয় ইয়াতে লাইক এইটো ভ্ৰমণ কৰাৰ কাৰণে এইবোৰ বহুত ফেমাচ স্পট হয় টুৰিষ্টৰ এট্ৰেকশ্যন হয় ক'বলৈ গ'লে যিহেতু আমাৰ ইয়াতে মা কামাখ্যা মন্দিৰ হ'ল বহুতো মন্দিৰ আছে যেনে কামাখ্যা মন্দিৰ আকৌ তাৰপিছত দৌল গোবিন্দ আছে উমানন্দ আছে তাৰপাছত মহা মৃত্যুঞ্জয় মন্দিৰ আছে বহুতো মানুহ এনেকৈ দৰ্শন কৰিবৰ কাৰণে আহে বাহিৰা বাহিৰা দেশৰ পৰা আহে ইণ্টা ইণ্টাৰনেশ্যনেল টুৰিষ্ট স্পট হয় এইবোৰ কামাখ্যা মন্দিৰত বহুতে আশীৰ্বাদ ল'বৰ কাৰণে আহে নিজৰ মনৰ আকাংক্ষা পুৰা কৰিবৰ কাৰণে আহে কাজিৰঙা নেশ্যনেল পাৰ্ক যিহেতু ওৱান হৰ্ণ ৰাইণ'ৰ কাৰণে বহুত ফেমাচ হয় আৰু বহুতো এনেকুৱা জীৱ জন্তু আছে যোনবোৰৰ কাৰণে অসমখন বিশেষকৈ ফেমাচ হয় অসমত যিবোৰ কালচাৰ আছে প্লাচ যিটো ৱাইল্ড লাইফ হয় যিটো কি কয় যোনবোৰ গছ গছনি বা মানে প্লানটেশ্যনচ আছে সেইবোৰ বিশেষকৈ বাকী জাগাত নাপালেও অসমত বেছি পোৱা যায় আৰু অসমৰ এইবোৰ অলপ ক'বলৈ গ'লে ডিফৰেণ্ট হয় আৰু যিহেতু চাহ বাগান অসমৰ চাহ বাগানবোৰো বহুত ফেমাচ হয় আৰু বহুতে ইয়াতে টুৰিষ্টবোৰে এইবোৰ চেঞ্চুৰীজ ৱাইল্ড লাইফ চেঞ্চুৰীজ চাহ বাগানবোৰ বা মন্দিৰবোৰ এইবোৰত ৰিচা ৰিচাৰ্জ কৰিবৰ কাৰণে আহে বা চাব কাৰণে আহে বহুতো মানুহ এনেকৈ এইবোৰত আকৰ্ষিত হৈ কিনে আহে আৰু ক'বলৈ গ'লে অসমৰ বাহিৰতো বহুত এনেকুৱা লেণ্ডমাৰ্কচ আছে যোনবোৰ বহুত ফেমাচ হয় আমাৰ গোটেই ডাইনেচটিৰ পৰা ডাইনেচটিৰ পৰা ডাইনেচিবোৰ ফ'ল' হৈ আহিছে মানে যিবোৰ লাইক যেনেকৈ ধৰি লওঁক তাজমেহেল শ্বাহ এইবোৰ আমি হিষ্ট্ৰীত আমাৰ হিষ্ট্ৰী বুকচবিলাকত পঢ়িছোঁ আজিকালি ত' যেনে শ্বাহজাহানে এইবোৰ আনাৰকলিত আনাৰকলিৰ বাবে বনাইছিলে তাজমেহেলটো বহুতো হিষ্ট্ৰী জড়িত হৈ আছে এইবোৰ মনোমেনচৰ পিচফালে আৰু সেইবোৰ জানাটোও বহুত দৰকাৰী হয় আৰু ক'বলৈ গ'লে বহুত ইণ্টাৰেষ্টিঙো হয় যদি নিজৰ আগ্ৰহ হয় মানে জানিব বিচাৰে আৰু লগতে আমি এইবোৰ মানে যিমান পাৰোঁ মানে ৰক্ষা কৰি চলিব লাগে কাৰণ আজিকালি যোনবোৰ প্যলুশ্যন বা ডিফৰেষ্টেশ্যন বা বহুতো ৰিজনচ এনেকুৱা আছে যোনবোৰৰ কাৰণে এইবোৰ ৱাইল্ড লাইফ চেঞ্চুৰী বা মনোমেনচবিলাকত ওপৰত বহুত এফেক্ট পৰিছে যিহেতু আমি জানোঁ যে প্যলুশ্যনৰ ডেলহিৰ প্যলু বহুত প্যলুশ্যনৰ কাৰণে যিটো তাজমেহেলৰ যিটো অৰিজিনেল কালাৰ হয় সেইটো ফেড হৈ যায় আছে লাহে লাহে অলপ ইয়েল্লয়িছ টাইপ হৈ যায় আছে আই গেচ আই থিংক যদি আমি যদি প্যলুশ্যনবোৰ কমাব পাৰিম পাৰোঁ তেনেহ'লে চাগে এই যোনবোৰ মনোমেনচ হয় সেইবোৰ চেফ হৈ থাকিব ফিউচাৰলৈকেও আমাৰ আহা আহিবলগা জেনেৰেশ্যনটোৱে আৰু জানিব পাৰিব ইহঁতৰ মানে মনোমেনচবিলাকৰ বিষয়ে যিহেতু আমি জানোঁ যে কাজিৰঙা বা এইবোৰ ৱাইল্ড লাইফ চেঞ্চুৰীজবিলাকত বহুতো এনেকুৱা মানুহ আছে যোনবিলাকে এনিমেলচবোৰ হাৰ্ম কৰিব বিচাৰি আছে সেইটো গ যোনবোৰ ৰাইন' হয় ৰাইন'বিলাকৰ হৰ্ণবোৰ কাটি লৈ যায় আছে ইহঁতক জাষ্ট টু মানে এটা এভ হাই ৰেটত বেলেগ দেশত সেইটো চেল কৰিব কাৰণে ত' যদি আমি এইবোৰ কৰিব নালাগে ৰক্ষা কৰিব লাগে আমাৰ এনভাইৰমেণ্টটো আমাৰ মনোমেনচবোৰ যোনবোৰ আমাৰ

যোনবোৰ আমাৰ জেনেৰেশ্যনৰ পৰা চলি আহি আছে এইবোৰক আমি ৰক্ষা কৰিবৰ কাৰণে যিমান পাৰোঁ সিমান চেফ কৰি ৰাখিব লাগে আৰু গছ গছনিবোৰ কটা বন্ধ কৰিব লাগে যিহেতু এইবোৰৰ কাৰণে এনিমেলচবোৰৰ ওপৰত বহুত এফেক্ট পৰে আৰু প্যলুশ্যন কমাব লাগে আৰু যিমান পাৰোঁ এইবোৰ ৰক্ষা কৰিব লাগে আমাৰ আগৰ জেনেৰেশ্যনটোৰ কাৰণে